আমাৰ স্কুলত বছৰেকীয়া খেল ধেমালি হোৱা কিছু কথা মনত পেলাইছোঁ বছৰেকীয়া খেল ধেমালি বুলি ক'লে বহুত আনন্দ লাগে আঠদিন খেল হয় দিনাখন এশ মিটাৰ দৌৰ তাৰপিছত জেভলিং তাৰপিছত চৰ্টফুট তাৰপিছত দ্বিতীয় দিনাখন আকৌ ৰিলে দৌৰ দিয়ে তাৰপিছত কাবাদী প্ৰতিযোগিতা দিয়ে দিনাখন এশমিটাৰ দৌৰ চাৰিশ মিটাৰ দৌৰ তাৰপাছত শ্বট ফুট

তৃতীয় দিনা আঠশ মিটাৰ দৌৰ দিয়ে

তাৰ পৰা টেকেলি ভঙা

চাৰি নম্বৰ দিনাখন

আৰু চকী খেল হয় পাঁচ নম্বৰ দিনাখন খেল প্ৰতিযোগিতা কৰে ছয় নম্বৰ দিনাখন মাৰাথান দৌৰ তাৰ পৰা মাৰাথান দৌৰ দিয়ে বিয়ানাম বিহু নাম কোনে কেনেকে কৰে সকলোকে আৰম্ভ কৰে একক প্ৰতিযোগিতা থাকে একক প্ৰতিযোগিতাত কিছুমানে যোগদান কৰে তাৰপৰা মানে বহুতে তাৰপিছত প্ৰাইজ বিতৰণ

বাইদেউহঁতে যিসকলে খেলত খেল প্ৰতিযোগিতাত হয় তেওঁলোকক পুৰস্কাৰ দিয়ে বেছি পুৰস্কাৰবিলাক হল বহী কাঠ পেঞ্চিল স্কেল কলম ৰং পেঞ্চিল ৰবাৰ স্কেল জ্যামিতি সেইবিলাক দিয়ে

আৰু শেষৰ দিনাখন ক'লোৱে এটা খানাৰ আয়োজন কৰে মাষ্টৰসকলে সকলোকে খাবলৈ দিয়ে খায় বৈ ঘৰাঘৰি যায়